মোৰ এতিয়া জীৱনৰ ডাঙৰ শক্তি ডাঙৰ শক্তি মানেনো এতিয়া কি ধৰি লওক মানুহজন যদি সুস্থ সবল হৈ থাকিব পাৰে যিকোনো ক্ষেত্ৰতে ধৰি লওক আগবাঢ়িব পাৰে যি কোনো কাম কৰিব পাৰে এতিয়া সাংসাৰিক জীৱনটো ধৰি লওক চলাবৰ বাবে যি কোনো কামৰ প্ৰয়োজন হয় শক্তিৰ প্ৰয়োজন হয় এই শক্তিবিলাক পাবলৈ হ'লে ধৰি লওক আমি আমাৰ দেহাটো সুস্থ হ'ব লাগিব সবল হ'ব লাগিব আৰু এই সুস্থ সবল শক্তিবিলাক আমি ধৰি লওক বিভিন্ন ধৰণৰ ফলমূল বা আহাৰৰ যোগেদিয়ে আমি পাওঁ আৰু এনেকুৱা কিছুমান জীৱনত ধৰি লওক আগবাঢ়িবলৈ হ'লে ধৰি লওক আমি কিছুমান কাম কৰিবলগীয়া হয় যেনে ধৰি লওক এতিয়া মোৰ জীৱনৰ লক্ষ্য যে মই কিবা এটা জীৱনত মোৰ পৰিয়ালটোক পুহিবৰ কাৰণে কিছুমান কাম কৰিবলগীয়া হয় এই কামবিলাক কৰিবলৈ যাওতে ধৰি লওক এতিয়া শাৰীৰিক শক্তিও লাগিব আৰু অৰ্থ শক্তিও লাগিব তেনেকৈ ধৰি লওক হয়তো অৰ্থ শক্তিৰ দ্বাৰা আমি কাম কৰিব নোৱাৰিবওটো পাৰোঁ কাৰণ আমি নাপাবও পাৰো কিন্তু ধৰি লওক নিজৰ শাৰীৰিক যদি শক্তিবিলাক থাকে তেতিয়াহ'লে আমি যিকোনো ক্ষেত্ৰত ধৰি লওক আমাৰ যদি দেহাতো সুস্থ থাকে হাত ভৰিবিলাক যদি ঠিকে থাকে আমি আমাৰ নিজৰ জেগাতে আমি ধৰি লওক বিভিন্ন ধৰণৰ শাৰীৰিক পৰিশ্ৰম কৰি হ'লেও বা শক্তি প্ৰয়োগ কৰি হ'লেও আমি চলা ফুৰা কৰিব পাৰোঁ এতিয়া ধৰি লওক আমি এতিয়া খেতি বাতি কৰোঁ বা বিভিন্ন ধৰণৰ আমি কাম কৰোঁ মাটি কটা হওক বা বাঁহৰ কাম হওক বা অন্য ধৰণৰ তেনেকুৱা কিছুমান কাম কৰি পেলাই আমি যিহেতু পৰিয়ালতো আমি চলিবলগীয়া হৈছে আৰু সেই সেইবিলাক কাম কৰিবৰ কাৰণে আমাক শক্তিৰ প্ৰয়োজন হৈছে আমি খোৱা বোৱা বস্তুবিলাক সম্পূৰ্ণ ধৰি লওক ভাল বস্তু আহাৰ হ'ব লাগিব পানীবিলাক বিশুদ্ধ হ'ব লাগিব আৰু দেহাটো সুস্থ ৰাখিব লাগিব সেই দেহাটো যিমানে সুস্থ হৈ থাকিব সিমানে ধৰি লওক আমি কাম কৰিবলৈ ধৰি লওক আমি এলাহ নকৰোঁ আৰু কামবিলাক অনায়াসে আমি কৰিব পাৰোঁ যিকোনো কামেই কৰিব পাৰোঁ ধৰি লওক এতিয়া মই এতিয়া হাল বাব পাৰোঁ কোৰ মাৰিব পাৰোঁ মাটি কাটিব পাৰোঁ খৰি ফালিব পাৰোঁ বিভিন্ন ধৰণৰ শাক পাচলি খেতি পথাৰ বা অন্য তেনেকুৱা ধৰণৰ কাম বিশেষকৈ মই বেছি খেতি পথাৰ আৰু বাঁহৰ এইবিলাক কাম মই বেছি ভাল পাওঁ আৰু বেছি কৰোঁ কাৰণ যিহেতু আমি দুখীয়া মানুহ গতিকেতো আমাৰ ধন টকা পইচা নাই গতিকে আমি চলিবলৈ হ'লে সেইবিলাক কামেই কৰিব লাগিব আৰু সেইবিলাক কাম কৰিবলৈ যাওঁতে ধৰি লওক আমাৰ শৰীৰটো বিশেষ ভাল হৈ থাকিব লাগিব আৰু সেয়েহে আমি ধৰি লওক যিকোনো কাম আমি এতিয়া বৰ্তমান ধৰি লওক মই তেনেকৈ খেতি পথাৰ হওক বা অন্য যিকোনো ক্ষেত্ৰতে নিজৰ দেহাটো সুস্থ থকাৰ কাৰণে যিকোনো কাম কৰিব পাৰিছোঁ আৰু সুন্দৰকৈ ধৰি লওক আমাৰ পৰিয়ালটো আমি তেনেকৈ চলা ফুৰা কৰি আছো আৰু কোনো অসুবিধা নোহোৱাকৈ চলি আছে গতিকতে আমাৰ বিশেষ প্ৰয়োজন হ'ল আমাৰ ধৰি লওক শক্তিটো সেই শক্তিটো আমাৰ ধৰি লওক আমি হেৰুৱাব নালাগে মানে শাৰীৰিক শক্তি বা যদিও আমি মানসিক শক্তিটো আমি দুৰ্বল কৰিব নালাগে শাৰীৰিক শক্তিটো আমি সুস্থ সবল কৰি তুলিব লাগে আৰু হতাশ হ'ব নালাগে ভাগৰুৱা হ'ব নালাগে কাৰণ মানুহে ধৰি লওক জীৱন যুদ্ধত যেতিয়া জয় লাভ কৰিবলৈ হ'লে মানুহৰ ধৰি লওক বল বুদ্ধি আৰু সাহস এইকেইটাৰ প্ৰয়োজন হয় গতিকে আমি সেইকেইটা বস্তু আমাৰ যেতিয়া নিজৰ শৰীৰত থাকে যদি বল থাকে যদি সাহস থাকে যদি বুদ্ধি থাকে তেতিয়া হ'লে মানুহে চলিবৰ কাৰণে কোনো অসুবিধা নহয় আৰু যিকোনো কাম কৰি মানুহে মানুহৰ জীৱনটো পোহপাল দিব পাৰে